মোৰ প্ৰিয় ধৰণৰ দৌৰ হ'ল আপোনাৰ এশ মিটাৰ আৰু দুশ মিটাৰ এশ মিটাৰ দৌৰ মোৰ বেচিকছ মোৰ দৌৰ হ'ল এশ মিটাৰ আৰু এশ মিটাৰ দৌৰতে মই বেছি ফকাচ কৰোঁ ৰাতিপুৱা সন্ধিয়া গধূলি সন্ধিয়া গধূলি মানে আপোনাৰ এনেকুৱা হয় যে মই অনলি ৰাতিপুৱা প্ৰেক্টিছ কৰোঁ আৰু সন্ধিয়া সময়ত প্ৰেক্টিছ কৰোঁ অলপ চলপ বিভিন্ন ধৰণৰ দৌৰত আপোনাৰ শাৰীৰিকভাৱে বহুত সুস্থ সবল হোৱা দেখা যায় বাকী হাণ্ড্ৰেড মিটাৰ আৰু টু হাণ্ড্ৰেড মিটাৰ এই এই দুটা দৌৰ হ'ল এনেকুৱা বস্তু মানে এনেকুৱা এটা